অ অনন্যা কোৱা এই একো নাই কোৱা এই চাহ খাই কৰি এই বহি আছোঁ তুমি কি কৰিছা কাইলৈ ন' সি কৈছিলে মই শুনিছিলোঁ বাৰু অ অ সুধি ল'বা ভালকৈ

তুমি ভালকৈ সুধি ল'বা কথাটো অ অ অ অ সোনকালে কৰি ল'ব ভাল মানে ধৰা তোমাকো কিতাপ লাগি থাকিব নহয় ধৰা সোনকালে কৰি ল'লে তোমাৰ কেতিয়াবা কিতাপ এখন হেৰি কৰিবলৈও ভাল হ'ব অ অ অ অ সোনকালে উলিয়াই লোৱাই ভাল নহ'লে দিগদাৰো হ'ব মই হেৰি কৰা নাই তুমি যাবা যেতিয়া তোমাৰ লগতে ময়ো সুধি আহিম তেতিয়া ভালো হ'ব দুয়োজনী একেলগে উলিয়াব পাৰিম মই মানে শুনিছোঁ কথাটো মই তোমাক সুধিম বুলি ভাবিছিলোঁ

অ অ ঠিক আছে হ'ব দিয়া